মোৰ জেগেৰা গাঁৱতেই জন্ম গ্ৰহণ কৰিলোঁ জেগেৰা এই নিজৰ গাঁৱতে ডাঙৰ দীঘল হৈ আছী চনলৈ মই গাঁৱতে থাকিলোঁ তাৰ পিছত আমাৰ জীৱনত আছী চেভেণ্টি নাইনত আন্দোলন হৈছিল সেই আন্দোলনত আমি সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিলোঁ আৰু তেতিয়া আনকি আমি জেইল খাটিবলগীয়া ছয় বছৰীয়া অসম আন্দোলনে পঢ়া শুনাকে ধৰি বহুত ক্ষতি হৈছিল মানুহবিলাকৰ আমি ক'ত লুকাই ফুৰোঁ পুলিচ চি আৰ পিৰ ভয়ত লুকাই ফুৰোঁ ক'ত জংগলত ৰাতি কটাবলগীয়া হৈছিল আছী চনত মই গুৱাহাটীলৈ গুচি যাই মেট্ৰিক পাছ কৰি গুৱাহাটীলৈ যাও তাত অলপ পঢ়া শুনা কৰি চাকৰিটোত যোগদান কৰোঁ চাকৰিত যোগদান কৰাৰ পিছতো মোৰ পঢ়া শেষ মানে শেষ কৰিব নোৱাৰিলো সেয়ে পঁয়ত্ৰিছ বছৰ চাকৰি কৰি মই মার্চত ৰিটাই হৈ আকৌ নিজৰ গাঁৱলৈ আহিলো তাতে গাঁৱৰ মানুহৰ লগত থাকি সমাজৰ কামত অলপ ওলাই যাও আৰু মই নিজৰ মাটি বাৰীত অলপ শাক পাচলিৰ খেতি বা ফল মূলৰ খেতি বাতি কৰি সেই তেনেকেই মই সময় কটাই আছো আমি কোভিড নাইণ্টিনৰ সময়ত কোভিড তেতিয়া আমাৰ ঘৰৰ প্ৰায় তিনিজন মানুহ আমি কোভিডত আক্ৰান্ত হৈছিল আক্ৰান্ত হৈ তিনিজন হস্পিটেলত থাকিবলগীয়া হৈছিল এইবিলাক অভিজ্ঞতা আমা আামাৰ জীৱনত

ভাবিব নোৱাৰাকৈএয় আমি অভিজ্ঞতাবিলাক পাই গ'লো ক'ভিড নাইণ্টিন কি এইবিলাক বস্তু কি আমি একো শুনাই নাছিলো জানাই নাছিলো কি বেমাৰ কি কথা এই তেনেকেই মানে আমি মানে চৌধ্য পোন্ধৰ দিন কোভিড নাইণ্টিনত মানে হস্পিটেলত থাকি তেতিয়াই ভাবাই ভাবিয়ে পোৱা নাছিলো হস্পিটেলৰ আমাৰ মিছেচ ডাঙৰ ছোৱালী তিনিজনেই হস্পিটেলত আছিলো মোৰ ছোৱালী তিনিজনী অছিল সৰু দুজনী আক্ৰান্ত হোৱা নাছিল সিহঁতক ঘৰত অকলে থৈ ওচৰ চুবুৰীয়াক চাবলৈ কৈছিলো সেইকাৰণে আমি হস্পিটেলত থকাৰ টাইমত সিহঁতে অকলে থকা সময়ত মাক দেউতাকৰ বহুত চিন্তা হৈছিল সিহঁতি ঘৰত কেনেকে আছে কি কৰিছে কেনেকে খাইছে বহুত চিন্তা হৈছিল আমাৰ নিজৰ বেমাৰতকেও এনেকৈয়ে আমাৰ মানে আাজি ছাঠি বছৰলৈকে পাৰ কৰিলো আৰু আমিবিলাক এতিয়া অৱসৰৰ জীৱনটো কেনেকে ভালদৰে কটাব পাৰি তাকে চিন্তা কৰি আছো আৰু বিশেষকে আৰু তেনেকুৱা কথা ক'লেতো বহুত ওলাই কিন্তু মনত নাহে আৰু